আমাৰ গাঁৱত বহুত চৰাই চিৰিকটি আছে তাৰ ভিতৰত আছে পাৰ চৰাই আছে মুৰ্গী চৰাই আছে হাঁহ চৰাই আছে তাৰ পৰা আৰু শালিকা আছে এই বহুত ধৰণৰ চৰাই আছে আমাৰ গাঁৱত দেখিলে ভাল লাগে আৰু কেতিয়াবা আটা চাটা দিয়া মোৰ ঘৰতেতো চৰাই পাৰ চৰাই বহুত আছে দেখিলে পাৰক যেতিয়া আহাৰ দিম আপোনাৰ চাই ভাল লাগে ইমান ধুনীয়াকৈ খায় চানা আছে চানাকো খুৱায় বিৰাট ভাল আৰু ঘৰতে বহুত আছে